হেল্ল' অঁ কওক অঁ অঁ কি কওকচোন

আছিল কিন্তু আপোনাক বা কি কালাৰ বা লাগে কেনেকুৱা ধৰণৰ ডিজাইন সেইযোৰৰ দাম মানে কি কি কি সূতাৰ লাগে এনেই গৰম অঁ গৰম কাপোৰৰ লাগেনে ঠাণ্ডা পাকোৱা সূতা অঁ পাকোৱাা সূতা হ'লে ফুলৰ লগত কথা ফুল যদি বেছি থাকে পোন্ধৰশকৈ লওঁ আৰু যদি অলপ চিম্পুলকেইটা হাজাৰকৈ অঁ কময় কমাই দিয়া নাযায় দেই বাইদেউ এই বহুত আজিকালি সূতাৰ দাম হৈছে আৰু বোৱাৰ বোৱাৰ বহুত কময় লাগে এই আৰু ফুল দিওঁতে টাইম লাগে অলপ অঁ অঁ আৰু বিছ টকামান বাঢ়াই দিয়ক নেকি অঁ হ'ব দিয়ক অঁ আজি অঁ কেতিয়া আহিব ল'ব অহাকালি অঁ অঁ অহাকালিত কেইটা বজাত আহিব চাৰে দহটা এঘাৰটামানত অঁ অঁ হ'ব দিয়ক অঁ অলপ সোনকালে টাইমত আহিব মই এঠাইত যাবলগীয়া আছে অঁ অঁ অঁ হ'ব দিয়ক